আমাৰ অঞ্চলৰ বিখ্যাত কলেজ বুলি ক'বলৈ ডুমডুমা কলেজ আছে শদিয়া কলেজ ডিগবৈ কলেজ ডুমডুমাতে বীৰ ৰাঘৱ মৰাণ কলেজ আৰু তিনিচুকীয়া কলেজ আমাৰ কাষতে একেবাৰে ডুমডুমা কলেজ আছে তাতে বহুতো ঠাইৰ পৰা ল'ৰা ছোৱালী আহি পঢ়ে থাকি লৈ ৰুম লয় শদিয়াৰ বা কাকোপথাৰ বেছিভাগ ল'ৰা ছোৱালীয়ে এই ডুমডুমা কলেজতে আহি তেওঁলোকৰ শিক্ষা গ্ৰহণ কৰেহি আৰু পৰিয়ালৰ মোৰ বাই ডুমডুমা কলেজত পঢ়ি আছে আৰু ভণ্টিও তাতেই পঢ়ি আছে মই তিনিচুকীয়া কলেজত পঢ়ি আছোঁ বাই মাষ্টাৰ ডিগ্ৰী কৰি আছে এডুকেশ্যনত ডুমডুমা কলেজতেই আৰু ভণ্টিয়ে আছামিছত মেজৰ লৈ ডিগ্ৰী কৰি আছে